এনেকুৱা দিনটো আজিকালি প্ৰায়ভাগেই আহে যেতিয়া আঁকিব মন নাযায় প্ৰথম যেতিয়া অঁকা ষ্টাৰ্ট দিছিলোঁ তেতিয়া বহুত এক্সাইটমেণ্ট আছিল এদিনতে মই একে এবাৰ বহিয়ে এবাৰ বহাতে মই এখন ছবি কমপ্লিট কৰি দিওঁ এনেকুৱাকৈ মই মই এতিয়া ভাবিলে মোৰ আচৰিত লাগে কেনেকৈ কৰিছিলোঁ মানে ইমানখিনি কিন্তু টাইম যোৱাৰ লগা লগ মানে সেই ইণ্টাৰেষ্টটো অলপমান কমি যোৱা টাইপ হ'ল যেতিয়া মানে মাজত গেপ আহি গ'ল মই গুৱাহাটী আহিলোঁ মেকআপ শিকাৰ কাৰণে তো মাজতে মোৰ আৰ্টত অলপ গেপ পৰাৰ কাৰণে মোৰ সেই এটেনশ্বনটো মানে এটেনশ্বন স্পানটো নোহোৱা হ'ল তো সেইকাৰণে আজিকালি যেতিয়া কৰিবলৈ বহোঁ মোৰ পেশ্বেন্চটো বহুত কম থাকে মই বহুত কম সময়ৰ কাৰণে অলপ সময় বহোঁ ধৰক এঘণ্টা বা দুই ঘণ্টা বহি মোৰ আৰু লগতে মোবাইলটো ডিচট্ৰেক কৰাৰ কাৰণে আছে ফোনটো এবাৰ চোৱাৰ লগে লগে যিহেতু মই ফোনত চাই চাই আঁকো বস্তুবিলাক পৰ্ট্ৰেইট স্কেট্চ কৰোঁ তো ফোনটো এবাৰ দেখাৰ লগা লগ কিবা এটা নটিফিকেচন অহাৰ লগা লগ মই ডিচট্ৰেক্ট হৈ যাওঁ কিন্তু এনেকৈ অঁকা নহয় মোৰ সেইবিলাক সেইটোৱেই কাৰণ মোৰ আঁকিব নোৱাৰাৰ মানে ডেইলি আৰু বাকী অনুপ্ৰেৰণা হিচাবত মই ভাবোঁ যিহেতু মই এটা এটাই কাম এনেকুৱা ভাল পোৱা কাম আছে যোনটো মই কৰি ভাল পাওঁ সেইটো বস্তুটোৱে যদি মই পাৰ্শ্বো নকৰোঁ মোৰ কেনেকৈ হ'ব সেইকাৰণে মই যেতিয়া কেতিয়াবা ফ্ৰি টাইম থাকোঁ মই অঁকা ষ্টাৰ্ট দি দিওঁ সেনেকৈ আকোঁ আৰু কামটো মই নিজেই ৰুমত গুৱাহাতীৰ এটা নিজে ভাড়া ৰুম লৈ আছোঁ যেতিয়া মোৰ দিনৰ কামবিলাকো থাকে ভাত বনোৱা বা ঘৰ চাফা কৰা এইবোৰ সেইবিলাক কৰি মাজতে মই ভাতখিনি কেতিয়াবা আঞ্জাখিনি বঢ়াই আহি অলপ সময় আঁকিলো বা ভাত চাত খাই যিখিনি সময় আজৰি সময় পাওঁ তেতিয়া আঁকিলো সন্ধিয়া কিবা কাম থাকে কৰিলোঁ সেনেকৈ মাজতে কেতিয়াবা ৰাতি বেছি বেছিভাগ সময় মই ৰাতিয়ে আকোঁ ৰাতি যিহেতু সব আৰু মই ৰাতিৰ সময়খিনি এনেও বহুত ভাল লাগে সেইকাৰণে যিমান পাৰোঁ ৰাতিৰ কাৰণে মই অঁকা বস্তুখিনি থৈ দিওঁ দিনৰ দিনটো কাম চাম কৰি উঠি যেতিয়া ৰাতি ফ্ৰি হওঁ সব মানুহ শুই যায় যিহেতু সবফালে শান্ত পৰিৱেশ এটা আঁকিও ভাল লাগে সেইকাৰণে ৰাতিয়ে মই বেছিভাগ অঁকা হয়